হেল্ল' উবাৰ কেবত লাগিছেনে মই আপোনাৰ এখন গাড়ী বুক কৰিছিলো কিন্তু মোৰ কিবা কাৰণবশত মই কেঞ্চেল কৰিবলগীয়া হ'ল এতিয়া মই আপোনাক যোনটো ধনৰাশি দিছিলো সেই ধনৰাশিটো আপুনি মোক কিহত ঘুৰাই দিব জানিব পাৰিমনে ফোনপে'ত দিবনে ইউ পি আই আইডিত দিবনে আপুনি মোৰ আপুনি মোৰ বেংক একাউণ্টতে ট্ৰান্সফাৰ কৰি দিব